বিশ্বত যেতিয়া আমাৰ ক'ভিড আৰম্ভ হয় ক'ভিড হোৱাৰ লগে লগে তেতিয়া আমাৰ ইয়াতে বহুত মানুহৰে অৱস্থা শোচনীয় হৈ গ'ল ক'ভিডৰ দৰে এটা মাৰাত্মক বেমাৰ এটা আহি পেলাই আমাৰ অসমৰ মানুহখিনিক বহুতখিনি জুৰুলা কৰি পেলালে আৰু সেই গতিকে আমাৰ ব্যৱসায় কৰাৰ তেতিয়া আমাৰ ব্যৱসায়টো বন্ধ হৈ গ'ল ব্যৱসায় বন্ধ হোৱাৰ পিছত আমি মানুহখিনি বহুত মানে হেৰিত পৰি গ'লোঁ আপোনাৰ এই মানে শোচনীয় হৈ গ'ল মানুহবিলাকৰ অৱস্থা একদম শোচনীয় হৈ গ'ল ক'ভিডত তেতিয়া আমাৰ সেই কৰিলে পুলিচে অসম চৰকাৰৰ পৰা লকডাউন দিলে অসম চৰকাৰৰ পৰা যেতিয়া লকডাউন দিলে তেতিয়া আমাৰ দোকান পোহাৰবিলাক বন্ধ হৈ গ'ল বন্ধ কৰিব লগা পৰিস্থিতি হ'ল আৰু সেই পৰিস্থিতিৰ মাজত আমি তেতিয়া আমাৰ ব্যৱসায়বিলাকৰ বহুতখিনি আমাৰ লোকচান হ'ল আৰু আমি তেতিয়া দোকান পোহাৰবিলাক খুলিব নোৱাৰা হৈ গ'লোঁ আৰু নোৱাৰাৰ বিনিময়ত আমাৰ ধৰক আপোনাৰ ব্যৱসায় বহুত শোচনীয়ত পৰি গ'ল আমাৰ ঘৰ দুৱাৰ চলা পৰিস্থিতিবিলাক আমাৰ বেয়া হৈ গ'ল আমি সেই গতিকে ক'ভিডৰ পৰা যিখিনি যিখিনি মানুহে ক'ভিডত মানে হেৰি হৈছিল আৰু সেই ক'ভিড হোৱাৰ মানে ক'ভিডৰ সময়ত আপোনাৰ মানে কি কয় এইটো এইয়া ক'ভিডে তেতিয়া আমাৰ অসম চৰকাৰৰ ফালৰ পৰা হেৰি দিলে আপোনাৰ লকডাউন দিলে লকডাউন দিলে দি পেলাই আমি মোটামুটি এবছৰটো আমাৰ তেনেকুৱা কৰি গুচি গ'ল আৰু সেই বছৰটোতে বহুতখিনি মানুহো মৰিলে ক'ভিডত ক'ভিড হোৱা বেমাৰত মানুহখিনিও বহুত মানুহ মৰিলে আৰু আপোনাৰ আৰু ব্যৱসায়ী লাইনটোত বহুতখিনি লছ হ'ল যেনেকুৱা ধৰক আপোনাৰ গোটেইখিনি চব ব্যৱসায় বুলি ক'ব লাগিব যেনে আপোনাৰ কানি কাপোৰৰ পৰা আদি কৰি চাহ দোকানৰ পৰা আদি কৰি যেনেকুৱা চিমেণ্ট ফেক্টৰী চিমেণ্ট লোহা আদি কৰি যিবিলাকে ব্যৱসায় কৰিছিল তেওঁলোকেও ধৰক আপোনাৰ ব্যৱসায়ত বহুতখিনি মানে লছ হৈ গ'ল আৰু লছ মানে আপোনাৰ কি কৰিলে চৰকাৰে গোটেইবিলাক বন্ধ কৰি দিলে ক'ভিড বুলি কোৱাৰ লগে লগে আপোনাৰ মানুহৰ মানে লগ লাগিব নিদিয়া হ'ল দুইজনৰ পিছত তিনিজন লগ লাগিব নিদিয়ে আপুনি গোটেই য'তেই গ'লেও আপোনাৰ মানে সোমাব নিদিয়ে মানুহবিলাকক আৰু ক'ভিডে যেতিয়া আমাৰ সেই দিলে আপোনাৰ ক'ভিড ভেকচিন দিলে ক'ভিড ভেকচিন চৰকাৰ ফালৰ পৰা কভিড ভেকচিন দিলে ক'ভিড ভেকচিন দিয়াৰ পিছত অকণমান মানুহবিলাকৰ পৰিস্থিতি ভালৰ ফালে আহিল তাৰপিছত ঊনৈছটো যোৱাৰ পিছত পিছত আমাৰ আস্তে আস্তে দোকান পোহাৰবোলোক খুলিলে খুলি পেলাই তেওঁলোকে দোকান পোহাৰ আগৰ দৰে আৰম্ভ কৰিলে আৰু তেনেকুৱা কৰি এতিয়া বৰ্তমান দোকান পোহাৰবিলাক তেনেকুৱাকে চলি আছে এতিয়া বৰ্তমান কোনো ক'ভিডৰ হেৰি নাই প্ৰভাৱ নাহে আমাৰ ইয়াত অসম বুলি নহয় বিশ্বতে এতিয়া বৰ্তমান ক'ভিডৰ হেৰিটো নাইকিয়া হৈছে সেই গতিকে আমি এতিয়া বৰ্তমান ভালেই চলি আছোঁ এতিয়া বৰ্তমান আমাৰ ক'ভিডৰ হেৰি নাই আমি এতিয়া সেই শংকিত নহয় আৰু ক'ভিডৰ ক'ভিডৰ কাৰণে আমি শংকিত নহয় আৰু সেই গতিকে আমি বৰ্তমান এতিয়া আপোনাৰ ক'ভিডে আমাক একো হেৰি কৰিব পৰা নাই এতিয়া বৰ্তমান ক'ভিডৰ সময় হৈছিল আৰু এতিয়া আৰু এতিয়া নাই এতিয়া আমি বৰ্তমান ভালকে চলি আছোঁ গোটেইবিলাক মানুহে চলা ফিৰা কৰিব পৰা হ'ল সকলো কৰিলে লকডাউনটো উঠাই দিলে এতিয়া বৰ্তমান লকডাউন টকডাউন নাই আৰু সেই গতিকে তেতিয়াই যেতিয়া আমাৰ ঊনৈছ চনত যেতিয়া আপোনাৰ দুহেজাৰ ঊনৈছত যেতিয়া মানে ক'ভিডৰ আৰম্ভ হৈছিল তেতিয়া লকডাউন দিছিলে লকডাউন দিয়াৰ বিনিময়ত তাৰমানে মানুহখিনি ওলাব নিদিয়ে ঘৰৰ পৰা ওলাব দিয়া নাছিল দোকান পোহাৰবিলাক বন্ধ কৰি দিলে তেতিয়া মানুহবিলাকে চলিব নোৱাৰা হৈ গ'ল চলিব নোৱাৰা মানে টকা পইচাৰ ফালৰ পৰা বহুত নাটনি হৈ গ'ল মানুহে বেপাৰ চেপাৰ কৰিব নিদিয়া হ'ল তেতিয়া আপোনাৰ কেনেকে আপোনাৰ এই হ'ব আমি চিন্তা কৰিলোঁ চিন্তা কৰি পেলাই তেনেকে ধৰক ঈশ্বৰৰ আশীৰ্বাদত আমি তেনেকে চলি গ'লো মাজে মাজে অলপ চলপ কিবা অলপ খুলি পেলাই অলপ বিক্ৰী কৰোঁ দোকান এখন আছিলে মোৰ দোকানখন খুলি পেলাই ভিতৰেদি মালবিলাক বিক্ৰী কৰোঁ মানুহখিনি ভিতৰেদি আহে মনে মনে আহি পেলাই তেনেকে হেৰি কৰে এই আপোনাৰ এই কৰি মানে মালবিলাক লৈ যায় আৰু তেনেকে চলিছিলোঁ আৰু তথাপিও আগৰ নিচিনা যেনেকুৱা খোলা মঞ্চৰ সময়ত যেনেকুৱাকৈ দোকানত বিক্ৰী বাৰ্তা কৰিব লাগিছিল তেনেকুৱা কৰি কৰিব পৰা না হোৱা নাছিল আৰু ক'ভিডৰ সময়ত আৰু আমি সেই ক'ভিডৰ সময়তে বহুতখিনি জুৰুলা হৈ গ'লোঁ আৰু ক'ভিডে আমাক মানুহ একদম পুৰা জুৰুলা কৰি পেলালে গতিকে সেই গতিকে ক'ভিডৰ সময়ৰ সময়খিনিত মানুহখিনি গোটেইখিনি মানুহে শংকিত হৈ গৈছিল আপোনাৰ ক'ভিড পাব বুলি গোটেইখিনি মানুহ শংকিত হৈছিল আৰু সেই শংকিত হোৱাৰ বিনিময়তে মানুহবিলাক তাৰমানে আপোনাৰ বহুত হেৰি হৈ গ'ল দুৰ্বল হৈ গ'ল আৰ্থিক অৱস্থাৰে বহুত দুৰ্বল হৈ গ'ল আৰু সেই দুৰ্বল হোৱাৰ কাৰণে আজিও মানুহখিনি মানে এতিয়াও সেই হ'ব পৰা নাই তথাপিও আস্তে আস্তে মানুহখিনি এতিয়া বৰ্তমান আহি আছে এতিয়া বৰ্তমান আপোনাৰ ব্যৱসায়টো ভালে চলি আছে এতিয়া ব্যৱসায় কৰি আছে মানুহবিলাক আৰু গতিকে এতিয়া আপোনাৰ কোনো চিন্তা নাই আৰু ক'ভিডৰ সময়ত যিখিনি মানুহ জুৰুলা হৈছিল তেওঁলোকেও এতিয়া আস্তে আস্তে এতিয়া মানে ভালৰ পিনে আহিছে আৰু এতিয়া বৰ্তমান একো নাই আৰু এতিয়া আমি চলি আছোঁ ঠিকে আৰু এতিয়া ক'ভিডৰ কাৰণে কোনো মানে শংকিত নহয় আমি আৰু ক'ভিড হোৱা সেই নাই এতিয়া ক'ভিডৰ মানে আপোনাৰ হেৰি নাই এতিয়া কোনো ক'ভিড বুলি এটা বস্তু এতিয়া বেমাৰ নাই আৰু এতিয়া বৰ্তমান আৰু সেই গতিকে আমি এতিয়া বৰ্তমান ধুনীয়াকে চলি আছোঁ আৰু ক'ভিডৰ সময়ত যিখিনি হেৰি হৈছিল এতিয়া আমি আৰু পূৰণ কৰিব লাগিলে অলপ সময় লাগিব যিমান আমাৰ মানে আমাৰ লোকচান হ'ল যি হ'ল সেইবিলাকৰ পৰা আমি এতিয়া বৰ্তমান আৰু কৰিব লাগিলে আৰু আস্তে আস্তে কৰিব লাগিব কৰি পেলাই আমি ধৰক লাভম্বিত হ'ব পাৰিম আৰু সেই গতিকে আৰু ঈশ্বৰক ভাবিছোঁ ঈশ্বৰৰ ওচৰত ভাবিছোঁ আৰু তেনেকুৱা মাৰাত্মক পৰিস্থিতি নাহে আৰু সেই পৰিস্থিতি নহাৰ কাৰণে আম ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে পুনৰাবৃত্তি নহয় আৰু এতিয়া কথা হ'ল ক'ভিড বুলি কোৱাৰ লগে লগে সেইটো বেমাৰটো শোচনীয়া বেমাৰ নহয় আৰু সেই বেমাৰটোৰ পৰাই মানুহ বহুতখিনি মানুহ মৰিল আমাৰ ইয়াতো মৰিছে তেনেকুৱা ধৰণৰ বহুত মানুহ মৰিল বহুত মানুহ জুৰুলা হৈ গ'ল অৱস্থা বেয়া হৈ গ'ল তেনেকে আমি আৰু এতিয়া ধৰকচোন কি কৰিব আৰু এতিয়া উপায়টো নাই আৰু চলিবই লাগিব থাকিবই লাগিব খাবই লাগিব আমি তেনেকে চলি মেলি খাই আছোঁ এতিয়াও চিন্তা নোহোৱা কৰি আছোঁ এতিয়া বৰ্তমান নিশ্চিন্ত আৰু এতিয়া আৰু সেই গতিকে মই ভাবোঁ যাতে আৰু তেনেকুৱা পুনৰবৃত্তি নহয় আৰু সেনেকুৱা ক'ভিড বুলি এটা মানে বেমাৰ আহ নাহে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু গতিকে আমি এতিয়া বৰ্তমান সুখী আৰু সকলোৱে আৰু এতিয়া কথা হ'ল কি ক'ভিডত বহুতখিনি মানুহে ব্যৱসায় লাইনৰ মানুহখিনি বহুত জুৰুলা হৈছিল তেনেকুৱা ক্ষেত্ৰত আৰু ধৰক আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ ইয়াত আমাৰ অসমতেই অসম চৰকাৰে যেনেকুৱা ধৰক আপোনাৰ এটা আইন খুলি দিছিল লকডাউন খুলিলে মানুহ ওলাব নিদিয়া হ'ল পুলিচে খেদে পুলিচে মাৰে কৰে তেনেকুৱা ধৰণৰ বহুতখিনি আমি মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ কিন্তু এতিয়া আৰু সেই সন্মুখীনৰ মাজেৰে আমি ধুনীয়াকে চলি গৈছিলোঁ উপায় নাই কি কৰিব ল'ৰা ছোৱালী স্কুল কলেজ বন্ধ কৰি দিছিলে লকডাউন লকডাউনৰ সময়ত আৰু গতিকে এতিয়া বৰ্তমান একো নাই আমি এতিয়া হেই হৈছোঁ যি হৈ গ'ল হৈ গ'ল আৰু এইটোতো আৰু লষ্টটোতো আৰু যেনেকুৱা এটা ধৰক আপোনাৰ ব্যৱসায় লাইনত যিবিলাক মানুহৰ যিবিলাক মানুহে ব্যৱসায় কৰে সেইবিলাকৰ যিটো লছ হৈছিল সেই লছটো উঠাওঁতে হয়তো আপোনাৰ দহ বছৰ লাগিব পাৰে বা পাঁচ বছৰ লাগি যাব সেনেকুৱা ক্ষেত্ৰত মানে পুনৰ আৰু নিজৰ হেৰিত আহি যাব পৰিস্থিতিত আহি যাব বুলি আমি ভাবোঁ আৰু আৰু সেই গতিকে যাতে আৰু এইবিলাক আৰু সেই নহয় তাৰ বাবে আমি এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু গতিকে কথা হ'ল কি এনেকুৱা ব্যৱসায় লাভ লোকচানটো হ'বই আৰু এতিয়া ধৰক আপোনাৰ ব্যৱসায় ক'ভিডৰ সময়ত যিমান লছ হ'ল এতিয়াও ধৰক আপোনাৰ ব্যৱসায় লেনটোৱে অলপ সিমান ভাল নহয় তথাপি ব্যৱসায় মানুহ কৰি আছে আৰু ব্যৱসায়টো কৰিবই লাগিব ব্যৱসায় নকৰিলেটো চলিব নোৱাৰে কিন্তু কথা হ'ল এতিয়া আগৰ নিচিনা সেনেকুৱা চাহিদা নাই এতিয়া আগত আগত যেনেকুৱাটো এটা পৰিস্থিতি ভাল পৰিস্থিতিৰ সময়ত যেনেকুৱা আমাৰ ব্যৱসায় লাইনটো ভাল আছিল তেনেকুৱা নাই তথাপিও তাৰে মাজেৰে আমি এতিয়া বৰ্তমান চলি আছোঁ আৰু সেই হেৰিখিনিতে আমি এতিয়া বৰ্তমান চলিব পাৰিছোঁ আৰু তেনেকে চলি যাম বুলি ভাবিছোঁ আৰু এতিয়া কথা হ'ল এনেকুৱা যাতে আৰু পুনৰ সেনেকুৱা নহয় আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আৰু সেনেকুৱা ধৰণৰ কোনো বেমাৰ আজাৰ আমাৰ ইয়াত ক'ভিড বুলি এটা বস্তু নাহে অসমৰ ৰাইজৰ ওচৰত অসমৰ ৰাইজে যাতে মানে সুখে শান্তিৰে থাকিব পাৰে মই সেইটোৱে কামনা কৰিলোঁ আৰু এতিয়া কথা হ'ল যাতে বহুতখিনি মানুহে এতিয়া কিছুমানৰ ঘৰ দুৱাৰ কিছুমানৰ গিৰীয়েকজন ঢুকাই গৈছে ক'ভিডত কিছুমানৰ ঘৈনীয়েকজন ঢুকাইছে কিছুমানৰ ল'ৰাটো ঢুকাইছে কাবাৰ ছোৱালী ঢুকাইছে তেনেকে ক'ভিড পৰিস্থিতিত নাইনটিন ঊনৈছ চনত বহুতৰে ঘৰ দুৱাৰত ল'ৰা ছোৱালী মৰিল কাৰবাৰ বাপেক মৰিল কাৰবাৰ মাক মৰিল তেনেকুৱা ধৰণৰ ব্যৱসায় লাইনৰ মানুহ মৰিছে তেওঁলোকৰো বহুত দুখ হৈছে তেওঁলোকৰ এতিয়া গিৰীয়েকজনে ব্যৱসায় কৰিছিল গিৰীয়েকজন মৰি গ'ল মৰি যোৱাৰ বিনিময়ত হয়তো ঘৈনীয়েকে ব্যৱসায়খন আৰম্ভ কৰিব পৰা নাই বা তেনেকুৱা ধৰণৰ আৰ্থিকৰ পৰা আৰ্থিক নাটনি হৈ আছে গতিকে এনেকুৱা আৰু কি হ'ব তেনেকুৱাটো চলিবই লাগিব উপাইতো নাই কিন্তু কথা হ'লে এনেকুৱা এতিয়া আমি এনেকে চলি যাম চলি যাম বুলি ভাবিছোঁ আৰু চলি যাবই লাগিব এতিয়া আমি শংকিত কাৰণে আমি শংকিত নহয় আৰু তেনেকুৱা কৰি আমি আৰু নতুনকে মানে হেৰি লাইনটো চলাই যাম বুলি ভাবি আছোঁ ব্যৱসায়টো কৰিবই লাগিব ব্যৱসায় নকৰিলে নহ'ব ব্যৱসায়ত যি লছ হ'ল হ'ল আৰু সেইটো আৰু আমি ভাবি থাকিলে নহ'ব সেইকাৰণে আমি ব্যৱসায় লাইনটো পুৰা চলাই যাম বুলি মনেৰে ভাবিছোঁ এতিয়া কথা হ'ল এনেকুৱাকে চলি আছে দিয়কচোন এতিয়া মুটামুটি আমি চলিব পাৰিছোঁ আৰু এতিয়া তেনেকুৱা আৰু ক'ভিডৰ যি হ'ল হৈ গ'ল যি লছ হ'ল যি লাভ হ'ল হৈ গ'ল এতিয়া আৰু তেনেকুৱাটো আৰু আগৰ পৰিস্থিতিটো ঘূৰি নাহিব আৰু আগৰ পৰিস্থিতি ঘূৰি আহিব লাগিলে মোটামুটি আৰু চাৰি পাঁচ বছৰ লাগি যাব এনেকুৱা ক্ষেত্ৰত আমি মানুহখিনি সচেতন হ'ব লাগিব সচেতন হৈ পেলাই আমি আকৌ আগৰ নিচিনা পৰিস্থিতি আনিব লাগিব আৰু সেই পৰিস্থিতিৰ মাজেদি আমি চলি যাব লাগিব এনেকুৱা এই সেনেকুৱা ক্ষেত্ৰত সেনেকুৱা ক্ষেত্ৰত আৰু মানে ভাল হ'ব বুলি মই ভাবোঁ আৰু সকলোকে মই আশীৰ্বাদ কৰিছোঁ যাতে সকলোৰে ভাল হয় ব্যৱসায় লাইনটো সবৰে ভাল হ'ব লাগে আৰু ভাল হক বুলিয়ে মই আশীৰ্বাদ কৰিছোঁ আকৌ মোৰো এতিয়া বৰ্তমান ব্যৱসায় ঠিকেই আছে চলি আছোঁ ব্যৱসায়টো কৰিবই লাগিব নকৰিলেটো উপায় নাই ল'ৰা ছোৱালী পুহিবই লাগিব ঘৰ চলাবই লাগিব তেনেকুৱা ক্ষেত্ৰত মানে বেমাৰ আজাৰৰ মাজেৰেই হওক বা কিবা হওক ক'ভিডৰ মাজেৰে হওক আমি চলি যাব পাৰিম সেইবুলি মনত এটা দীৰ্ঘ বিশ্বাস এটা ৰাখিছোঁ আৰু এতিয়া বৰ্তমান আমাৰ ভাল এতিয়া বৰ্তমান বেয়া নহয় আৰু এই গতিকে আমি ভালদৰেই চলি আছোঁ বিশ্বত যিটো মহামন্দা বা ক'ভিডৰ দৰে পৰিস্থিতি মোৰ মানে যিটো ব্যৱসায়ত লছ কৰিছিলে আৰু সেই লছৰ হেৰিখিনি আমি উঠাবৰ কাৰণে বা কৰিব উঠাব পাৰিম বুলি এটা আশা ৰাখিছোঁ মনত আৰু সেই আশাটো যাতে আমাৰ পুনৰ পূৰণ হয় বুলি আমি মনতে ভাবিছোঁ আৰু এতিয়া বৰ্তমান ক'ভিডৰ কাৰণে কোনো শংকিত নহয় আৰু ক'ভিডৰ কোনো হেৰি নাই এতিয়া বৰ্তমান বেপাৰ চলি আছে আৰু বেপাৰ আমি কৰি আছোঁ এতিয়া আমাৰ ধুনীয়াকৈ চলি আছে চিন্তা নাই সেই গতিকে আপোনাৰ ওচৰত মই আৰু ক্ষমা প্ৰাৰ্থনা কৰিলোঁ বছ ধন্যবাদ